অঁ এই মুকুট ছাৰ মোৰ তাৰমানে এটা মাটিৰ কেচ এটা লাগি আছে ছাৰ এতিয়া মই আপোনাৰ তাত মানে যাব লাগিছিল মাটিৰ কেচটো মানে ধৰক মই মাটি এটা কিনিছিলোঁ কিনাৰ পিছত আপোনাৰ বেলেগ মানুহে ক্লেইম কৰিছে মাটিটো এতিয়া মইতো পে'মেণ্ট আগৰ মালিকক পে'মেণ্ট চেমেণ্ট সব কৰি দিলোঁ মোক এনেই কাগজ পত্ৰ দিয়া নাই এতিয়া আপনাৰ তাত মই যাই মাটিটো মানে কেনেকৈ আকৌ ৰিক্লেইম কৰিব পাৰোঁ কেনেকৈ ল'ম সেইটো অলপ জানিব লাগিছিল আপোনাৰ চেম্বাৰটো কোনখিনিত বাৰু আৰু আপোনাক কাগজ পত্ৰ কি দিব লাগিব লৈ যাম ন' আচ্ছা আপোনাৰ ডকুমেণ্টচ্টো মোক বিশেষ একো দিয়া নাই এখন এই দলিল এটা এখন দিছে মাত্ৰ হৈ যাব ন' এতিয়া কেচ মানে ধৰক এতিয়া কেচ কৰিলে কৰ্টত কেচটোতো বহুত দিন লাগি থাকিব লাগি যাব তিনিমাহ ভিতৰত কৰি দিব আচ্ছা আপোনাৰ কি কয় ফিজটো কেনে সেনেকৈ দিব লাগিব ফিজটো কেনেকুৱা হয় এনেই তাৰমানে ধৰক মই অলপ বেলেগ জাগাত ডিউটি কৰোঁ তাৰমানে মইতো কৰ্টে যেতিয়া মাতে যায় যাব নোৱাৰিবও পাৰোঁ ত' আপুনি সেনেকৈ হাজিৰ হ'ব লাগিব কৰ্টত নে কি এতিয়া কেচ মই আগতে কি থানাত দিব লাগিব নেকি থানাৰ পৰাই কেচটো লৈ যাব নে কি আপুনি চাই অফিচত ৰেভিনিউ অফিচত আচ্ছা আচ্ছা আপোনাক হাই কৰ্টত গ'লে লগ পোৱা যাব ন' তাতে মই লগ পাম ন' অঁ আচ্ছা আৰু কিবা লিখা পঢ়া কিবা ধৰক আপোনাৰ টাইপিং সেইবিলাকতো মোৰ মানে এনেকুৱা নাই আপুনি এতিয়া কৰি দিব নে এইবিলাক মহৰি আছে ন' মহৰিয়ে কৰি দিব অঁ অঁ ঠিক আছে দিয়ক ঠিক আছে মই যাম বাৰু আপোনাৰ এই কেচটোৰ কাৰণে কেচটোৰ কাৰণে যাম আপুনি মোৰ হেৰি কেচটো কৰাই দিব লাগিব অঁ ঠিক আছে দিয়ক ধন্যবাদ ধন্যবাদ